মই লেকমি ক্ৰীম এটা অৰ্ডাৰ কৰিছিলো লেক লেকমি ক্ৰীমটো মই এতিয়া ব্যৱহাৰ কৰি ভাল পাইছো মোৰ বহু দিনৰ আগৰ পৰাই মুখত বহুত ক'লা ক'লা দাগ পৰিছিলে এতিয়া লেকমি ক্ৰীমটো এক সপ্তাহমান ঘহিছো বৰ্তমান ঘহাৰ পিছত ছালৰ দাগবিলাক নাইকিয়া হৈছে ঘহি মই ভাল পাইছো আৰু মানে দাগবিলাক নাইকিয়াও হৈছে সেইটো কাৰণে আপোনালোকেও ক্ৰীমটো মা মানে ঘহিব বস্তুটো ভাল